মই মিছ'ৰ শাড়ী এখন অৰ্ডাৰ দিছিলোঁ মানুহে শুনা কথাত শুনামতে শাড়ীখন বৰ ভাল বুলি কৈছিলে কিন্তু কৈছিল যদিও মই সুবিধা হ'ব বুলিয়েই গৰমত কিনিলোঁ ল'লোঁ কিন্তু এতিয়া পিন্ধাত মানে শাড়ীখন বৰ আৰামদায়ক নহয় আৰু কাপোৰবিলাকো ইমান কোমলতা নহয় আৰু গৰমত কাপোৰৰ আৰামদায়ক নহ'লেতো মানুহে ভাল নাপায় আৰু কোমল কাপোৰৰ যিটো শীতল গৰমত পিন্ধি আৰাম লাগে সেই বস্তুটো নাই গতিকে মই সেইটো মানুহে ক'লেও যদি ভুলতে কামটো কৰাৰ অনুভৱ হয় আৰু কাপোৰটো বহুত ধৰণৰ বহুত ধৰণৰ হয়ে আৰু কালাৰটো যি ধৰণৰ মই অৰ্ডাৰ দিছিলোঁ সেই ধৰণৰ নাপালোঁ আৰু কালাৰটো যিকোনো ৰং থাকিলেও পিন্ধোতাজনৰ ভাল লাগিব লাগিব তেতিয়াহে মনতো ভাল লাগে আৰু পিন্ধিও যিকোনো ঠাইতে ঘূৰিবলৈ মানে খোজকাঢ়ি যাবলৈ হ'লেও আৰু আপোনাৰ যিকোনো গাড়ীতে আপুনি উঠা নামা কৰাত সুবিধা হয় নহ'লেতো কাপোৰ যিকোনো ঠাইতে লাগি এৰাই যাব গতিকে কাপোৰৰ কালাৰটোতকৈ কাপোৰৰ সূতাবিলাক মানে টান আৰু কিবা সূতা ওলাই ওলাই টোপুৰা টুপুৰ হোৱা নিচিনা লাগিছে আৰু মানুহে নানান ধৰণৰ বিজ্ঞাপনবিলাকৰ জৰিয়তে নানান ধৰণৰ দেখে যদিও কাপোৰৰ সূতাটো মানুহে ধৰিব নোৱাৰে মানুহে দেখি শুনিয়ে ভাল লাগে বুলি অনুভৱটোহে কৰে